বিশ্বব্ৰহ্মাণ্ডৰ আন আন গ্ৰহত জীৱৰ সন্ধান সম্পৰ্কে বৈজ্ঞানিকসকলে যথেষ্ট পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু বৰ্তমান তাৰ কিছুমান ক্ষেত্ৰত তেওঁলোকে কিছুমান সফলতাও অৰ্জন কৰিছে